হেল্ল' কোনে কৈছে কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ অঁ ভাল কথা অঁ মোৰ ঘৰ ডিব্ৰুগড় জিলাত চৰাইদেউ আৰু শিৱসাগৰ ডিব্ৰুগড় জিলাৰ ওচৰতে আপুনি চৰাইদেউ ফুৰিব যাব পাৰিব চৰাইদেউত আহোম ৰজাসকলৰ মৈদাম আছে আহোমৰ প্ৰথম ৰজা চুকাফা চুকাফাই মানে এই চুকাফাই প্ৰথম ৰাজধানী তাতেই আছিলে আৰু এতিয়া আপুনি তাত মৈদাম চাবলৈ পাব আৰু শিৱসাগত ৰংঘৰ কাৰেংঘৰ এই কি কয় এই গোটেই সকলোবোৰ আপুনি চাব পাৰিব যিবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই বহুত আছে বুৰঞ্জী প্ৰসিদ্ধ ঠাই এইবোৰ আপুনি চাব পাৰিব আহক থকা মেলাৰ সুবিধা বহুত ভাল আছে ইয়াত হোটেল আছে আপুনি কম দামৰ ভিতৰতো থাকিব পাৰিব দুহেজাৰ পোন্ধৰশ ঠিক তেনেকৈ কম দামতো পাৰিব আৰু আপুনি দামী ভাল বিচাৰিলে আপুনি ভালো পাব আৰু থকা খোৱাৰ কোনো অসুবিধা নাই কিন্তু খোৱাটো এক্সট্ৰা বেলেগে লয়

খোৱা বোৱাবিলাক আপুনি কোনো কমপ্লেইন নাপায় বহুত ভাল খোৱা বোৱাবিলাক অঁ আহিব হয় ভাল কথা আপুনি আৰু এটা কৰিব আপুনি ডিব্ৰুগড় মানে বগীবিলত আপুনি বগীবিল দলং চাব পাৰিব আৰু তাৰ কিনাৰতে আছে আৰু আপুনি জগন্নাথ মন্দিৰ আছে ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ চাব পাৰিব বহুত চাবপৰা ঠাই বহুত আছে আপুনি পাৰ্কো আছে কাঞ্চন জংঘা পাৰ্ক আপুনি ল'ৰা ছোৱালী যদি সৰু ল'ৰা ছোৱালী আহে সৰু ল'ৰা ছোৱালী খেলাবৰ কাৰণে পাৰ্কো আছে খনিকৰ পাৰ্ক আছে আপুনি অহা অহাৰ আগতে আপুনি খবৰটো কৰিলেই হ'ব মই আপোনাক সকলো যোগাযোগ কৰি থৈ দিম আপুনি লগত আহিব আৰু অঁ আপুনি অকল ফেমিলী লৈ আহিবনে আপুনি অকলে আহিব

ভাল কথা আহক

হ'ব থকা খোৱাৰ আপুনি কোনো টেনচন ল'ব নালাগে কোনো অসুবিধা নেপায় অ'কে